হেল্ল' অঁ ক' আছোঁ যাব পাৰি কেইটামান বজাত যাবি

অঁ পাৰি সিপিনে যাব অঁ অঁ সেইটোৱেইতো পাৰি এনে মই ফ্রি আছোঁ বাৰু আৰু কাৰবাক আৰু আৰু কাৰবাক আৰু কাৰবাক ল'গ ধৰ নহ'লে আমি দুজন যায় নো কি কৰিম আৰু কেইজন মান লগ ধৰ

অঁ অঁ মই মই লগ ধৰোঁ কোনোবা আছে নেকি আৰু

মই পাঁচটা মানলৈকে ফ্ৰী হ'ম

তাতে তাতে তিনি চাৰে তিনিটা চাৰিটা মানৰ পৰা যাওঁ আমি চবখিনিকে কৈ দিওঁ চাৰিটা মানৰ পৰা যাওঁ

তাকেইতো ফোন ফোন কৰিব লাগিব চবকে ক'ব লাগিব চাৰে তিনিটা চাৰিটা মানত পোৱাকৈ এই ক'ৰবাত হোটেলত খাই ল'ব বা হোটেলত খালে হ'ল আৰু তাতে অঁ ফাষ্টফুড মানে এইপিনেই যাম ফাষ্টফুড খালে হ'ল কিনো খাবি আৰু দুই চাইডে গ'লে হ'ল আৰু

নাযায় আৰু দে লগৰ কেইটাক ফোন কৰ সোধ কি কৰে ময়ো সোধোঁ অঁ দে তে